মোৰ নাম ফাইজাল চিগদাৰ মোৰ ঘৰ বৰপেটা বহৰি মোৰ দেউতাৰ নাম নজৰুল ইছলাম মই নগৰবাসী বাণীকান্ত মহাবিদ্যালয়ৰ এজন ছাত্ৰ মই মোৰ পিনক'ড ছেভেন এইট ওৱান থ্ৰী জিৰ' টু মই সাধাৰণতে গে'ম চেম খেলি ভাল পাওঁ মোৰ কণ্টেক্ট নম্বৰ হৈছে নাইন ছেভেন জিৰ' ডাবল ছেভেন টু ওৱান ফাইভ ডাবল ওৱান